এই গুৱাহাটীত যাবি নেকি গুৱাহাটীত গৈ আকৌ দেখিবি আকৌ হেৰি নামিবি নামি পেনি হেৰি মোবাইলত হেৰি গাড়ী ভাড়া কৰিবি আকৌ গাড়ী ভাড়া কৰি আকৌ কি গাড়ী ভাড়া কৰিবি পইচা যিমান আছে এই যিমান লৈছিলে সিমান নিদিবি আকৌ দেই